আমাৰ ঘৰটো পাহাৰীয়া অঞ্চলৰ ওচৰতে আমাৰ ঘৰৰপৰা নামচাং এনাখি এইবোৰ পাহাৰীয়া মানুহ লগত চিনাকি আছে আমাৰ ঘৰটো পাহাৰৰ ওচৰতে আমাৰ প্ৰায় মানে আমাৰ পাহাৰলৈ অহা যোৱাটো সঘনে হৈয়ে থাকে আমি এই গাঁৱৰ ল'ৰা লগৰ ল'ৰা লগ খাই প্ৰায় পাহাৰলৈ ফুৰিবলৈ গৈয়ে থাকোঁ পাহাৰত আমি ইয়াৰপৰা খানা খাবলৈয়ো গৈছিলোঁ আমাৰ লগৰ ল'ৰাখিনি লগ খাই মেলি আমি এবাৰ খানা খাবলৈ যাওঁতে কি হ'ল মানে আপোনাৰ পাহাৰীয়া ৰাস্তাত তেতিয়া বৰষুণ দি দিলে বৰষুণ দিওঁতে আমাৰ মানে পাহাৰীয়া ৰাস্তাটো পিছল হৈ গ'ল পিছল হৈ যোৱাৰ পিছতে আমাৰ আহিবলৈ ঘৰলৈ বহুতো অসুবিধা হৈছিলে অসুবিধা হওঁতে আমি আহি থাকোঁতে ৰাস্তাত পৰিলোঁ পৰাৰ পাছতে আমাৰ আৰু বহুতো বাইকৰ ক্ষতি হৈছিল আমিও দুখ পাইছিলোঁ দুখ পাওঁতে তাৰপিছত ইয়াতে পাহাৰীয়া বহুতো ভাল ভাল জেগা আছে দ বাঁহ ধুনীয়া ধুনীয়া জেগা আমি তাত প্ৰায় ফটো মাৰি থাকোঁ ফটো মাৰা পাছত আমি ইনষ্টাগ্ৰামত যেনেকৈ আপোনাৰ হোৱাটছআপত ফেচবুকত আপলোড কৰিয়ে থাকোঁ আমাৰ পাহাৰীয়া অঞ্চলৰ আমাৰ ৰাস্তাবোৰ অতি বেয়া আমাৰ বাইকত গ'লেও আমাৰ পাহাৰীয়া ৰাস্তা বহুত অসুবিধা পাওঁ আমি বাইকত দিগদাৰি হয় হয় আমাৰ ঘৰৰপৰা মানে প্ৰায় অকণমান পাঁচ মিনিট দছ মিনিটমান গ'লেই পাহাৰীয়া অঞ্চলত সোমায় আমি আমাৰ ঘৰবোৰ পাহাৰীয়া অঞ্চললৈ নাগালেণ্ড আৰু আচামৰ মানে একদম সীমাতে আছে এইটো কি কয় আমাৰ ঘৰ আমি এই পাহাৰীয়া অঞ্চললৈ মানুহ হয় আমাৰ ইয়াত প্ৰায় মানে ডাঙৰ বজাৰ প্ৰায় নগা মানুহ আহিয়ে থাকে আৰু আমাৰ ইয়াৰ প্ৰায় মানে পাহাৰীয়া কয়লাখনি মানুহ গৈ থাকিবলগীয়া হয় আমি পাহাৰতে এনিটাইম থাকোঁ আমি কাম কৰিবলৈ হ'লেও পাহাৰলৈ যাব লাগে খৰি চৰি পাহাৰতে কাটিব লাগে এই প্ৰায় মানে এই আমাৰ ইয়াততো পাহাৰীয়া বৰষুণ অতি সঘনে হৈ থাকে আৰু আমি পাহাৰত ধুনীয়া ধুনীয়া জেগা দেখিলে হ'লে ফটো চটো মাৰি আনি আমি ইনষ্টাগ্ৰামত হোৱাটছআপত আৰু ফেচবুকত আপলোড কৰি থকা হয় তাৰপিছতে আপোনাৰ মানে পাহাৰীয়া ৰাস্তা অতি আমাৰ ইয়াৰ ৰাস্তাবোৰ বেয়া বৰষুণ দিলে ক'লে বোকা পানীয়ে নধৰা হৈ থাকে আৰু আমাৰ ইয়াৰ পাহাৰীয়া মানে খৰি চৰি আমি প্ৰায় পাহাৰতে কাটিবলৈ যাব লাগে আমাৰ ইয়াত পানী অতি ভাল মানে ভাল পোৱা যায় পানী ইয়াত পানী পাহাৰীয়াপৰা আমি পানী আনিবলগীয়া হয় ইয়াত পানী আচামত অকণমান বেয়া হয় পাহাৰত আমাৰ মানে যোৱাটো সঘনাই হৈ থাকে আমি পাহাৰতো পাহাৰলৈ অহা যোৱাটো কৰিয়ে থাকিব লাগে আমাৰ ইয়াত পাহাৰীয়া লৈ নগ'লে মানে কামেই নহয় চব কাম পাহাৰতে অহা যোৱা মানে থকা মেলা তাত খৰি চৰি কটা বা বাঁহ চাহ অনা চব পাহাৰীয়া পাহাৰতে হয় হয় আৰু আৰু ইয়াৰপৰা পাহাৰটো প্ৰায় বেছি দূৰ নহয় মানে আমাৰ এইটো অঞ্চলৰপৰা মানে পাঁচ দছ মিনিট মানহে গ'লেই মানে পাহাৰ পাবগৈ নগা মানুহ লগ পাবই আৰু পাহাৰত আমি এবাৰ ফুৰিব যাওঁতে কি হৈছিলে মানে বহুত লগৰ ল'ৰা গৈছিলোঁ লগৰ ল'ৰা যোৱাৰপৰা মানে আমি খানা মানে খানা চানা খাই মেলি আৰু ওভতি আহোঁতে ৰাস্তাত ঘপককৈ বৰষুণ দি দিলে বৰষুণ দিয়াৰ পিছতে আমাৰ মানে আমি তিতি বুৰি অলপ দেৰি পাহাৰতে ৰখিবলগীয়া হ'ল ৰখিবলগীয়া হোৱাৰ পাছৰপৰা আমি পাহাৰৰ পৰা ওখ ওখ আপ আপ ডাউন ৰাস্তা বেয়া তাৰপিছতে আহোঁতে হ'ল আমাৰ মানে আমি ৰাস্তাত দুৰ্ঘটনা পোৱা হ'ল পৰিলোঁ ৰাস্তাৰপৰা লগৰ দুজনমান পৰিলে আমি মানে চব পৰিলোঁ পৰাৰ পিছতে বাইকো বহুত ভাগিলে তাৰপিছতে মানুহক অকণমান আঁঠুৰ চাঠুৱে দুখ পালোঁ তাৰপিছতে এই আঁঠুৱে চাঠুৱে দুখ পোৱাৰ পিছত আহিলোঁ ঘৰলৈও ঘৰত তাৰপিছত মেডিকেল চেডিকেল নিবলগীয়া হৈ গ'ল আমাক বাইকো বহুত ক্ষতি হৈ গ'ল পাহাৰীয়া ৰাস্তা অতি বেয়া বেয়া হোৱাৰপৰা আৰু বৰষুণ দি দিয়াৰ পাছতে আৰু বহুত বেয়া হৈ যায় পাহাৰত আৰু ধুনীয়া বহুত ধুনীয়া ধুনীয়া জেগা থাকে জেগা থাকে ৰাবাৰ বাগান আপোনাৰ কয়লাখনি ওখ ওখ পাহাৰ তাৰপিছত গছ গছনি জীৱ জন্তু আৰু আমাৰ লগৰবোৰক মই কওঁ যে পাহাৰলৈ অতি সঘনাই গৈ থকাটো ভাল নহয় আৰু তাত বেছি দেৰি আন্ধাৰ হৈ গ'লে অকণমান দিগদাৰি হয় জংঘলীয়া জীৱ জন্তু ওলায় বাঘ হাতী ওলায় কাৰণে মই লগৰবোৰক কওঁ পাহাৰলৈ গ'লে অতি সোনকালে মানে টাইমত চাই ঘৰলৈ গুচি আহিব লাগে আৰু বৰষুণ চৰষুণ দিলে ক'লেও অকণমান দিগদাৰী হৈ যায় বৰষুণ দিয়াৰপৰা আমাৰ থাকিবলৈও দিগদাৰি হয় আৰু আমি পাহাৰত প্ৰায় গৈ থাকোঁ খানা চানা খাবলৈ আৰু পাহাৰত প্ৰায় ধুনীয়া ধুনীয়া জেগা থাকে গছ গছনি ধুনীয়া তাৰপিছতে কয়লাখনি কয়লা প্ৰায় আনিয়ে থাকে আমাৰ ইয়াত তাত আমি কয়লাখনি গৈ থাকোঁ চাবৰ কাৰণে নগা মানুহ দেখোঁ তাত নগাঘৰ চাংঘৰ গাহৰি তাত সকলো পোৱা যায় পাহাৰীয়া অঞ্চলৰ প্ৰায় কুঁৱলী ইয়াত ডাঠকৈ মাৰে আৰু ঠাণ্ডা দিনত আপোনাৰ কুঁৱলীটো অকণমান ডাঠ হৈ যায় আৰু গৰম দিনতো অতিপাত গৰম আৰু আমাৰ ইয়াত পাহাৰীয়া অঞ্চলত মানে পাহাৰত প্ৰায় হাৱা পানীটো মানে অকণমান বায়ুটো অকমান ফ্ৰেছ পাব ইয়াত আৰু ৱেট মানে বাঁহ আৰু খৰি টেনচন নাই খৰি পাব খৰি আপোনাৰ যেতিয়া তেতিয়া পায়ে থাকে আৰু আপোনাৰ খৰিটো ইয়াত প্ৰায় সস্তাত পায় আৰু আমাৰ ইয়াত মানে খৰি চৰিও অকণমান কম দাম হয় আমাৰ ইয়াত পাহাৰত অতি ধুনীয়া ধুনীয়া জেগা আছে আৰু নামচাং এনেকৈ তাত প্ৰায় টুৰিজিম মানুহ ফুৰিব আহিয়ে থাকে দূৰ দূৰৰপৰা আমি পাহাৰটো আমাৰ প্ৰায় অহা যোৱাটো হৈয়ে থাকে ভাত আৰু দিনত হ'লেতো ভালেই ৰাতি হ'লে বাঘ ওলায় হাতী ওলায় আপোনাৰ বনৰীয়া জীৱ জন্তু বহুত ওলায় তাতে পাহাৰতে আৰু ৰাতি হ'লে অকণমান দিগদাৰি হয় আৰু পাহাৰীয়া ৰাস্তা অতি বেয়া তাত পাহাৰত ওলায় কি কয় আপোনাৰ বাঘ ওলায় হাতী ওলায় তাত ভালুক ওলায় নেউল ওলায় হেপা ওলায় তাত মানে বহুত বহুত বেলেগ বেলেগ ধৰণৰ বস্তু পাব আপুনি ধৰক আপোনাৰ বাক চাক চব দেখিবলৈ পাব হয়তো ৰাতি হ'লে আপোনাক বাহেৰে কৰিব পাৰে এনেকুৱা টাইপৰ বস্তু মানে পাহাৰীয়া অঞ্চল আমাৰ আমাৰ ঘৰটো মানে পাহাৰীয়া অঞ্চলতে ঘৰ পাহাৰীয়া আৰু ওচৰতে মানে বেছিডোখৰ নহয় পাহাৰলৈপৰা অলপমান গ'লে পাহাৰ পাবগৈয়ে আৰু আপোনাৰ আৰু ইয়াত আচাম আৰু নাগালেণ্ডৰ সীমাতে পৰে আৰু আমি পাহাৰলৈ প্ৰায় মানে খানা চানা খাবৰ কাৰণে গৈ থাকোঁ যিকোনো ক্ষেত্ৰত মানে পাহাৰলৈ যাবলগীয়া হয় পাহাৰৰ ইয়াতো আৰু ধুনীয়া ধুনীয়া জেগা আছে ইয়াত পাহাৰত চাবপৰা আৰু ইয়াত হেৰি মানুহো আছে পাহাৰীয়া মানুহ আছে ওচৰতে